আমাৰ পাকঘৰত দৈনন্দিন বিদ্যুতেৰে চলা সামগ্ৰীসমূহ হৈছে মিক্সী গ্ৰাইণ্ডাৰ গেছ চিলিণ্ডাৰ অ'ভেন ৰাইচ কুকাৰ এইবিলাকে চলে আগতে এইবিলাক নাচিলে মিক্সী নথকা দুখত আগতে আমি পটাত পিঁচিবলগীয়া হয় গেছ চিলিণ্ডাৰ নথকাৰ কাৰণে জুইত বনাবলগীয়া হয় অ'ভেনত এতিয়া অ'ভেনত বনাব পাৰি এতিয়া আহিলে সুবিধা ৰাইচ কুকাৰ এতিয়া জুইতে ভাত বনাবলগীয়া হয় এতিয়া ৰাইচ কুকাৰ কাৰেণ্টত লগাই দিয়াৰ পিছত ৰাইচ কুকাৰতে হৈ যায় এতিয়া বহুত সুবিধা হ'ল আগতে পাকঘৰত সেই সুবিধাবিলাক নাছিলে নথকাৰ বাবে বহুত দেৰিও হয় এতিয়া মানে খুব সোনকালে আৰু বিদ্যুতত চলা বস্তুবিলাক আহা কাৰণে খুব সোনকালে বনাব পৰা হয়